হয় কওঁকচোন

হয় হয় নিশ্চয় আমি আপোনাৰ লৈ যাওঁ এনেকে ভ্ৰমনত আপোনাৰ আমাৰ পেকেজবোৰ ষ্টাৰ্ট হয় তিনি হাজাৰৰ পৰা আমাৰ কিন্তু আপুনি যিহেতু ক'লে আপুনি দম্পতী হয় আমাৰ পাঁচহাজাৰকে আমাৰ আমি চাৰ্জ কৰোঁ প্ৰতিটো দিনৰ হিচাপত প্ৰতিজন সদস্যৰ সেই পাঁচহাজাৰত আমি আপোনাৰ গুৱাহাটীৰপৰা আপোনাৰ ইয়াৰ পৰা ব্যক্তিগত বাহনেৰে আপোনাক আমি কাজিৰঙালৈ লৈ যাম তাত আপোনাৰ দুপৰীয়াৰ আহাৰ ৰাতিৰ আহাৰ ৰাতি থকাৰ ব্যৱস্থা ধুনীয়া হোটেল ৰুম সেইবোৰ গোটেইবোৰ তাত আপোনাৰ সন্নিবিষ্ট হৈ আছে আৰু লগতে পিছৰ দিনটোৰ কাৰণে কাজিৰঙাৰ আপোনাৰ ছাইট চিইং হওঁক ওচৰৰ আপোনাৰ পাৰ্শ্বৱতী যোনবোৰ এলেকা আছে সেই এলেকাবোৰৰ দৰ্শন আপোনাৰ কাজিৰঙা অভয়াৰণ্য উদ্যাণখনৰ ভিতৰত আপোনাৰ দৰ্শন এই গোটেইবোৰ তাতে সন্নিবিষ্ট হৈ আছে হয় নিশ্চয় আপুনি অফাৰ পাব আপুনি আপোনালোক দুজন যিহেতু আমি আপোনালোকক এটা নিশ্চয় এটা অফাৰ দিম আমাৰ যিহেতু পাঁচহাজাৰকে আমি প্ৰতিজন সদস্যৰপৰা আমি চাৰ্জ কৰোঁ আপুনি চাৰিহাজাৰ আপুনি দিব পাৰে এহেজাৰ প্ৰায় আপোনাৰ পৰা কমাই ৰাখিম

হয় হয় হয় কামটোতো হয় নাই আপুনি হয় হয় হয় সেইটো হয়েই নিশ্চয় আপুনি মই বুজিছোঁ বাৰু কিন্তু সেই কাজি গুৱাহাটীৰ পৰা যিহেতু কাজিৰঙালে দূৰত্বও আছে সেইবোৰ আপোনাৰ এখন ব্যক্তিগত আপোনাৰ বাহনত আপোনাক লৈ যোৱা এইসমুহ সুবিধাবোৰ চাই পেলাই দামটো বিশেষ বেছি নহয় প্ৰথম অৱস্থাত লাগে দামটো বেছি নিচিনা কিন্তু গোটেইখিনি সেৱাসমূহ চাই পেলাই দামটো বিশেষ বেছি নহয় হয় হয় হয় হয় ঠিক